কামৰূপ মহানগৰ জিলাত ক'বলৈ গ'লে উল্লেখযোগ্য় স্থান বহুকেইখনেই আছে যেনেকৈ আমাৰ প্ৰথমখন ক'বলৈ গ'লে আমাৰ কামাখ্য়া মন্দিৰখন যি যুগে বহু বছৰে প্ৰতি তাতে পৰ্যটক অহা দেখা গৈছে আৰু এতিয়াও দেশ বিদেশ বহুত দূৰ দূৰৰপৰা মানুহ কেৱল এটা দৰ্শন পাবলৈ ইমান দীঘল শাৰী পাতি ৰৈ থাকে যে এবাৰ হ'লেও মাৰ দৰ্শন কৰি যাওঁ আৰু ক'বলৈ গ'লে আমাৰ আমাৰ

মানুহে যোনবোৰে সংগীত সংগীতক লৈ ইণ্টাৰেষ্টেট আছে তেওঁ এই সমাধি ক্ষেত্ৰ এবাৰ নহ'লেও চাই যাব খোজে